হাঁহ কুকুৰা পুহি আজিলৈকে দুটকা পইচা ইনকাম কৰিব পৰাগৈ নাই কিন্তু হাঁহ হাঁহৰ ইমান বেমাৰ নহয় কিন্তু কুকুৰা যে প্ৰতি বছৰে বেমাৰ পায়েই থাকে এই আপুনি অকণমান ডাঙৰ পোৱালি হ'বহে পোৱালি হৈ অকণমান সেই কণী চনি পাৰিবলৈ হয়হে তেনেকোৱাতে বেমাৰ পৰে দৰব পাতি খোৱায়ো লাভ নাই ঘপককৈ আজি বেমাৰ পৰিলে আৰু ধপ্ ধপ্ কৰিব আৰু চিধাই মৰিয়েই থাকে এনেকৈ হ'লে আৰু কি হাঁহ কুকুৰা পুহিবলৈ কেতিয়াবা মনো নাযায় ব্ৰইলাৰো আকৌ কি ব্ৰইলাৰবিলাকো আনি মেলি বহুত কষ্ট বইলাৰ চয়লাৰ ফাৰ্ম চাৰ্ম খোলা মানে ব্ৰইলাৰটো মানুহ বেছি লাগি থাকিব লাগে লোকেলটোত ইমান লাগিব নালাগে কিন্তু লোকেলটো পুহিবলৈ ভাল কিন্তু আমাৰ ইয়াত লোকেল পুহিবলৈও মানে বেমাৰ নুগুচাই হয় আৰু আৰু হাঁহটো পুহিব পাৰি কিন্তু হাঁহটো পুহিব হ'লেও এটা ভাল জেগা লাগে আহল বহল পুখুৰী চুখুৰী অকণমান ডাঙৰ হ'ব লাগে তেতিয়া হাঁহ পুহিবলৈ অকণমান ভাল সুবিধা হয় আৰু হাঁহ পুহিবলৈ হ'লে মানে পুখুৰীটো কিনাৰত গঁড়াল হ'লে মানে বেছি সুবিধা হয় আৰু যাতে হাঁহখিনিয়ে যাতে পুখুৰীতে চৰিলে দিনটো আৰু আহি মেলি গধূলি হ'লে গঁড়ালটোত আমি থৈ দিলোঁ বন্ধ কৰি আৰু এনেই ঘৰৰ ওচৰত ঘৰৰ ওচৰতে হ'ব লাগে সেইবোৰ পুখুৰী সুবিধাটো হ'ব লাগে কিন্তু কুকুৰা পুহিবলৈ আকৌ মানে সেইবোৰ পুখুৰী চুখুৰীৰ প্ৰয়োজন নাই অকল গঁড়ালটো হ'লে ধুনীয়াকৈ আৰামত মানে লোকেল কুকুৰা পুহিব পাৰি লোকেল কুকুৰা এতিয়া ব্ৰইলাৰবিলাকতকৈ লোকেল কুকুৰা মানে দামো বেছি কিন্তু সেয়া আমি সেই উঠাবহে নোৱাৰোঁ তাৰমানে ডাঙৰ কৰিবই নোৱাৰোঁ ডা লোকেল কুকুৰাবিলাক মানে প্ৰতি বছৰে বেমাৰটো আহেই আৰু কেলৈ আহে নেজানো আৰু এইটো ক'ৰ পৰা হয় কিন্তু দৰৱ পাতি খোৱালেও মানে বাচ বচাব নোৱাৰোঁ আৰু আৰু হাঁহটো পুহিবলৈ মন যায় হাঁহৰ হাঁহবিলাক পুহিবলৈ মানে এতিয়া এতিয়া ৰাজ হাঁহ পুহিবলৈ ভাল কিন্তু ৰাজ হাঁহ পুহিবলৈ হ'লে আকৌ লাগে হেৰি কি ঘাঁহ ৰাজ হাঁহে ঘাঁহ খাই ভাল পায় ৰাজ হাঁহ কাৰণে এতিয়া ঘাঁহ লাগে আৰু ৰাজ হাঁহটো খুব কম কণী পাৰে আৰু মানে খুব পোৱালি বেছি নুঠেই আৰু খুব বেছি তিনিটা চাৰিটা এনেকেই আজিলৈকে যিমান মানে পুহিছোঁ আকৌ ৰাজ হাঁহো তেনেকৈ বেমাৰ নোপোৱা নহয় বেমাৰ পায় কিন্তু হাঁহৰ মানে বেমাৰটো অকণমান কম বুলি ভাবোঁ আৰু হাঁহ পুহিলে লাভ হয় কিন্তু আজিলৈকে মই হাঁহ ইমানকৈ পুহি পোৱা নাই বাৰু কিন্তু কুকুৰাহে পুহি কিন্তু উঠাব নোৱাৰিলোঁ আজিলৈকে হ'ব আৰু